হেল্ল' মিছ'ত লাগিছেনে অঁ মই কৈ আছিলোঁ যে মই এটা মেখেলা চাদৰ অৰ্ডাৰ কৰিছিলোঁ আপোনালোকে যে পূৰা মেখেলা চাদৰটোৰ যে ৰঙটোৱেই বদলাই দিলে মেখেলা চাদৰটোৰ ৰঙটোৱে বদলাই দিলে অঁ মোৰ নাম পৰিনীতা অঁ মই এটা অৰ্ডাৰ কৰিছিলোঁ অঁ ময়েই কৈ আছোঁ মেখেলা চাদৰ এটা অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ তাত মই গোলপীয়া ৰঙৰ মেখেলা চাদৰ অৰ্ডাৰ কৰিছিলোঁ আপোনালোকে বগা ৰঙৰ মেখেলা চাদৰ দি দিলে তাত আছিলে ধুনীয়া হালধীয়া ফুল আছিলে আপোনালোকে ইয়াতে ক'লা ফুল দি দিছে এইটো কি কথা হয় কওকচোন এতিয়া মানুহে কিবা এটা ভৰসা কৰিয়েই ইয়াতে অৰ্ডাৰটো দিছে মই বাৰু আগতেও অৰ্ডাৰ দিছোঁ সেইবোৰতো ভাল আহিছে কিন্তু এইবাৰৰ মেখেলা চাদৰযোৰ এনেকুৱা কিয় হ'ল আৰু এইটোতো এনেকুৱা নহয় মই কম দামী এনেকুৱাতো নহয় মই কম দামী বস্তু অৰ্ডাৰ কৰিছোঁ কিমান দাম দুহেজাৰ দুহেজাৰ টকা দামৰ এটা বস্তু অৰ্ডাৰ কৰিছোঁ আপোনালোকে এনেকৈ কৰিলে হ'বনে আপোনালোকে তো মোৰ পইচাটো কিন্তু ঘূৰাই দিবই লাগিব দেই আৰু যিহে কাপোৰটো দিছে এইটো কাপোৰ ঘৰত পিন্ধা কাপোৰৰ নিচিনাহে কাপোৰ এইটো মই এতিয়া বাহিৰত পিন্ধি যাব পাৰিম জানো মেখেলা চাদৰটো নহয় মই বুজি পাইছোঁ আপোনালোকৰ কিবা এটা প্ৰব্লেম হৈছে কিন্তু আপোনালোকৰ প্ৰব্লেমটোৰ কাৰণে মোৰ পইচাটোতো ৱেষ্ট গ'ল পইচাটোতো সবেই মেহনত কৰিয়ে কমায় ন এতিয়া মোৰতো পইচাটো ৱেষ্ট গ'ল এতিয়া মোৰ পইচাটো কোনে ৰিটাৰ্ন কৰিব গম পাইছোঁ গম পাইছোঁ অঁ মই আগতেও অৰ্ডাৰ কৰিছোঁ কিন্তু এনেকুৱাতো এনেকুৱাতো হ'ব নালাগে ন এতিয়া মইতো কিমান মন দি পেলাই আপোনালোকৰ পৰা ভৰসা কৰি পেলাইহে এইটো অৰ্ডাৰটো কৰিছোঁ নহ'লেতো মই বজাৰৰ পৰা গৈ পেলাই বজাৰৰ পৰা কিনিব পাৰোঁ কিন্তু মই যেতিয়া জানো আপোনালোকৰ চাৰ্ভিছ ভাল মিছ' মিছ'ৰ বস্তুবোৰ ভাল সেইটো কাৰণে মই ভাবিয়েই অৰ্ডাৰ কৰিছোঁ কিন্তু আপোনালোকে যে এনেকৈ কৰিছে এতিয়া মোকেই কৈ আছে যে মোৰেই কিবা ভুল হৈছে মোৰ কিয় ভুল হ'ব আপোনালোকে চেক কৰি লওক মোৰ যদি কিবা ভুল হৈছে মোৰতো ভুল হ'ব নালাগে মইতো একো ভুল কৰি দিয়া নাই কাৰণ কি মইতো আগতেও অৰ্ডাৰ কৰিছোঁ ন আৰু এইটো আপোনালোকৰ পাৰ্চেলটোহে ৰং আহিছে এতিয়া জানো কাৰ পাৰ্চেল ক'ত পঠাই দিছে এইটোতো আপোনালোকে ডিচাইড কৰিব লাগে আপোনালোকৰ যদি ইমান লাগিছে মই ভুল কৰিছোঁ বুলি আপোনালোকে চেক কৰি লওক আপোনালোকৰতো কিমান চিষ্টেম চাৰ্ভিছ এইবোৰ আছে চেক কৰি চাব পাৰে মইতো জানো মোৰ ভুল হোৱা নাই এইটো আপোনালোকৰ কোম্পানীৰে ভুল হৈছে আপোনালোকৰ চাৰ্ভিছৰ মানুহে কিবা ভুল ভাল কৰি দি থৈ গৈছে এতিয়া আপোনালোকে কৈছে যে পইচা ঘূৰাই নিদিয়ে এতিয়া মোৰ পইচাটো কোনে ঘূৰাই দিব মোৰ যে দুহেজাৰ টকাটো যে এতিয়া পানীত গ'ল মই ভাবিছিলোঁ পূজা এইবাৰ আহি আছে দূৰ্গা পূজাত এইটোৱেই পিন্ধিম এতিয়া মই কি পিন্ধি যাম আপুনিয়ে যদি মোক পইচাটোৱে নিদিয়ে মই দুহেজাৰ টকাটোদি কি পিন্ধি যাম এতিয়া যে মোৰ যে হাজবেণ্ডে যে মোক গালি পাৰিব ক'ব বৰ মই কৈছিলোঁ তোক তই ইয়াৰ পৰা লৈছ পিছত বজাৰৰ পৰা ল'ব পাৰিলি হয় পইচাটো এতিয়া পানীত গৈছে এতিয়া এইটো কথাতো আপোনালোকে নুশুনে মইহে শুনিম চাওক ভৰসা বুলি এটা বস্তু আছে মানুহে আপোনালোকৰ ওপৰত ভৰসা কৰে আপোনালোকৰ বস্তুবোৰৰ ওপৰত ভৰসা কৰে এইটোৰ কাৰণেই মানুহে অৰ্ডাৰ দিয়ে এই যে আপুনি যে এনেকৈ পঠাইছে এতিয়া মইতো বাহিৰত মোৰ ওচৰ পাজৰ ঘৰৰ মাইকীবোৰক ক'ম গৈ পেলাই এই নহয় মিছ'ৰ পৰা অৰ্ডাৰ নকৰিব আপোনালোকৰহে নামতোহে বেয়া হ'ব আৰু প্ৰ'ডাক্টটো যে আপুনি দিছে মেখেলা চাদৰটো মইতো দেখাম না মানুহক মেখেলা চাদৰটো যে কাপোৰটো কিমান বেয়া আহিছে ৰঙটো যে পূৰা বদলি কৰি দিছে ফুলবোৰৰ ৰঙটো পূৰা বদলি কৰি দিছে এইবোৰতো মই দেখাম এতিয়া কাৰ কাৰ নামতো বেয়া হ'ব আপোনালোকৰহে বেয়া হ'ব দিয়ক পইচা নিদিলে নাই আৰু পইচাটো গ'ল মোৰ গ'ল পইচাটোৰ কাৰণে ডাঙৰ কথা মইতো দুখ পাইছোঁ ন মনত মই যে ইমান মন কৰি পেলাই যে বস্তুটো কিনিছোঁ পূজাত পিন্ধি ওলাম মোৰ হাজবেণ্ডৰ লগত ওলাম এতিয়া মই কি পিন্ধি উলাওঁ এতিয়া এতিয়াতো মই আৰু এটা কিনিব লাগিব দিবনে মোক আকৌ পইচা দিবনে জানে নহয় আমি মিডল ক্লাছ মানুহ কিমান কষ্ট কৰি পেলাই পইচাটো পইচাটো গোটাওঁ এটা এটা মেখেলা চাদৰ কিমান দাম হয় নাই আপোনালোকে এনেকৈ অলপতো বস্তুটো কিবা আচ্ছা কালাৰটো বেলেগ হৈছে হৈছে মই গম পাইছোঁ ঠিক আছে যা কালাৰটো বেলেগ হ'ব পাৰে কিন্তু মোৰতো সব কালাৰেই মোৰ ভাল লাগে মোৰ ওপৰত সব কালাৰেই মানে জানেনে অঁ কিন্তু বস্তু মেটেৰিয়েলটোতো ভাল হ'ব লাগিব আপোনালোকে মেটেৰিয়েলটোৱে ইমান বেয়া দিছে ঘৰতো আমি ইমান বেয়া মেখেলা নিপিন্ধোঁ জানেনে এতিয়া কেনেকৈ মই এইটো পিন্ধি ওলাই যাওঁ নামঘৰ যাবলগীয়া হয় নামঘৰত কি আপুনি এনেকৈ পিন্ধি যাব পাৰিব নোৱাৰিব নহয় এইটোতো আপোনালোকেও বুজি পাব লাগে আৰু আমি অসমত থাকোঁ অসমত মেখেলা চাদৰ বস্তুটো কিমান ভাল হয় এতিয়া আমি যদি অসমৰ মানুহে যদি ভাল মেখেলা পিন্ধিব নোৱাৰোঁ মানুহে বাহিৰৰ মানুহে কি ক'ব এতিয়া আমাৰ ওচৰৰ কিমান বেংগলী মানুহ আছে কিমান কয় আপোনালোকৰ মেখেলাটো কিমান ধুনীয়া ইমান ভাল এতিয়া এইটো মই পিন্ধি ওলাই যাওঁ মানুহে কি ক'ব ইমান লেতেৰা মেখেলা পিন্ধি ওলাই আহিছে আপুনি আচামিজ বোৱাৰী হৈ পেলাই নিজৰ কালচাৰৰ কথাই নাজানে এনেকৈ ক'ব নে নক'ব আৰু গাঁৱৰ পৰা মানুহ আহে এতিয়া গাঁৱৰ মানুহৰ ওচৰততো এনেকৈ মেখেলা পিন্ধি ওলাই যাব নোৱাৰোঁ ন মই অঁ আপোনালোকে বুজিব লাগে হ'ব দিয়ক পইচা নিদিলে নাই আৰু হ'ব যি হৈছে হৈছে বাইদেউ কিন্তু আগৰপৰা যেতিয়া প্ৰ'ডাক্টবোৰ দিব নহয় ভালকৈ চাই মেলি পঠা বুজি পালেনে এতিয়া আৰু বাদ দিয়ক হ'ব দিয়ক থৈছোঁ